আমাৰ জিলাৰ উপসনা স্থান অনেক আছে ইয়াত হিন্দু মুছলমান দুয়োটা সম্প্ৰদায়ৰ মানুহ আছে তেওঁলোকৰ কাৰণে উপাসনাস্থলী হ'ল মছজিদ আৰু আমাৰ কাৰণে মন্দিৰ সত্ৰ বা নামঘৰ ইয়াত বহুত আছে এইবোৰৰ ভিতৰত আমাৰ গাঁৱৰে প্ৰধান উপাসনাস্থলী হ'ল বাঘেশ্বৰী দেৱালয় আৰু তেওঁলোকৰ হ'ল বৰক্ষেত্ৰী জলছা আৰু মাদ্ৰাছা এইবিলাক আছে তাৰোপৰি আমাৰ ওচৰতে বেলসৰত আছে নলবাৰীত আছে আৰু আমাৰ বিশ্ববিখ্যাত কামাখ্যা মন্দিৰ নীলাচল পাহাৰত আছে এই সকলোবিলাক লগ লাগি আমাৰ উপাসনাথলী যথেষ্ট আছে কিন্তু আমি আটাইবিলাকলৈ গৈ সময়মতে তাত প্ৰাৰ্থনা কৰাটো সম্ভৱপৰ নহয় সেয়েহে মই বহুত চেষ্টা কৰিছোঁ পৰা পাৰ্যমানে গৈছোঁ পৰাখিনি আৰু ভৱিষ্যতেও পাৰিলে যাম কিন্তু যোৱা এতিয়া বোধকৰো বয়সে সেইটো নকৰিব মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে তাৰ কিছু আধ্যাত্মিক বাসনা মই লাভ কৰিব পাৰোঁ